অ' মইও ভাবি আছিলোঁ তাকে মই তোমাৰ লগত কথা পাতিম বুলিয়েই ভাবি আছিলোঁ মই ভাবিছিলোঁ এইবাৰ যিহেতু আমাৰ খেতিৰ কাৰণে খেতি কৰিবলৈ হ'লে ভোট জলকীয়াৰ মানে খেতি কৰিব পাৰিলে আমাৰ অলপমান আমি নিজে লাভৱান হ'ব পাৰিলোঁ হয় সেইবাবে ভাবিছোঁ আমি ভোট জলকীয়া কৰোঁ আৰু এতিয়া মানে আমাৰ অলপ পথাৰত অলপ ধুনীয়া মাটি আছে সেইবাবে মানে ভাবিছিলোঁ তাত যদি আমি দুয়ো মিলি পেলাই আমি খেতিখন আগবঢ়াওঁ আৰু যদি পাৰিলে আমি আৰু কেইজনীমানক আমি লগত লৈ পেলাই মানে আমি আচাৰ চাচাৰ তৈয়াৰ কৰোঁ নিজেই আচাৰো যদি আমি বিক্ৰী কৰিব পাৰোঁ ভোট জলকীয়াৰ আচাৰটো আজিকালি বহুতেই ভোট জলকীয়া বিচাৰে আৰু ভোট জলকীয়াটো বিভিন্ন বেমাৰৰ কাৰণেও ভাল বহুত উপকাৰী আজিকালি মানুহে দেখোন ভোট জলকীয়াই বিচাৰে সেইবাবে দুয়ো যদি আমি ভোট জলকীয়া খেতিটো কৰোঁ তাৰপিছত আমি বিক্ৰীও যদি কৰোঁ আৰু আচাৰৰ বাবেও যদি আমি এখন নতুনকৈ আমি ঘৰ ঘৰুৱা হিচাপে আচাৰৰ কাৰণে যদি সৰুকৈ আমি আমাৰটো ইণ্ডাষ্ট্ৰি নহ'ব আমাৰ আমি যিহেতু ঘৰুৱাভাৱে কেইজনমান লগলগাই লগলাগি পেলাই যদি আমি আচাৰ বনাই আমি বিক্ৰী কৰোঁ তেন্তে অলপমান আমি আমাৰ আমি চলি থাকিব ভালকৈ পাৰিলোহেঁতেন বুলি মই ভাবিলোঁ আৰু মই সেইকাৰণে ভাবিছোঁ তোমাক ফোন কৰোঁ আৰু সেইবাবে আমি তেনেকৈ কথা পাতিম বুলি আমি ভাবি আছিলোঁ তোমাৰ ঘৰলৈ যাম বুলিও ভাবিছিলোঁ সেইবাবে মাটিখিনিও ভাল আছে আৰু সেইবুলি আমি মানে আমি কেনেকৈ আমি দিওঁ মানে আলোচনা কৰি ল'ব লাগিব যে খেতিটো কৰিব লাগিলে মাটিটোতো তেনেকৈ চহাই ল'ব লাগিব আৰু চহাই লৈ কি কি কি কি মানে সাৰ প্ৰয়োগ কৰিব লাগিব ভাল মানে আমি উৎপাদন কৰিবৰ কাৰণে তাকে সেইটো অহাকালি মানে আমি দুয়ো লগ পালে ভাল আছিল তুমি আহিলেও আহিলা আৰু মই ভাবিছোঁ যে ইহঁতৰ যে ৰিজুহঁত আছে যে সিহঁত সিহঁতেও মানে এবাৰ মোক কৈছিল যদি সিহঁতি আমাৰ খেতিৰ লগতো যদি যোগদান কৰে কৰিলে আৰু যদি সেই তেনেকৈ নকৰেও আমি খেতিটো আমি কৰি ল'লোঁ আমি কেঁচাইও বিক্ৰী কৰিলোঁ আৰু সিহঁতি মানে আচাৰৰ কাৰণে বেছি মানে ইচ্ছা কৰিছিল

হ'ব হ'ব হ'ব তুমি আহি যাবা অ' অ' ঠিক আছে হ'ব